অ' খুড়ী কি কৰি আছিলে অঁ তাকেইতো অঁ ঠিকেই আছে দিয়ক অঁ আমিও চাহ তাহ খালো ৰ'ব এইমাত্ৰ চাহ তাহ খালো অঁ পিছে ৰাস চলি আছে গৈছেনে নাই যোৱা নাই কিয় অঁ এই মোৰো লগ চগ নাই ৰ'ব মই লগ বিচাৰি আছিলো যাব নেকি তে অঁ যদি যায় আমাৰ মানে চিনাকি ৰিক্সা এখন আছে তেওঁক কৈ দিলো হয় অকণমান আগতে অঁ অঁ কোন কোন যাব আপোনালোকৰ অঁ অঁ অঁ ঠিকেই আছে দিয়ক আমাৰ মা আৰু মইয়ে যাম দিয়ক আমাৰ বাবু আৰু দেউতা মানে গ'ল কালি অঁ অঁ আমিও যোৱা নাই ৰ'ব মা আৰু অঁ মা আৰু মই যোৱাই নাই ৰ'ব গ'লেও এনেকৈ লগ ধৰি পেলাই গ'লে ভাল লাগে আৰু থিয়েটাৰ আছে চাব নেকি ৰাতি চাৰে নটাৰ পৰা আছে চাগে

অঁ যদি হে অঁ যদি চাই তেতিয়াহ'লে তে ভাতখিনি সোনকালে ৰান্ধি পেলাই ওলাই যাওঁ একেবাৰে অঁ অঁ অঁ সেনেকে অকণ বস্তু পাতি কিনি পেলাই অঁ সেনেকে দেৰি হ'লেও কথা নাই আপুনি সোনকালে ভাতখিনি ৰান্ধি থ'ব মই মা আৰু মইয়ো অকণমান আগবঢ়াই থও তাকে অঁ সেই কৈছে বাক বাক কৈছেনে আপুনি অঁ ক'ব ক'ব কি অঁ কি পিন্ধে ক'বচোন কি পিন্ধে ক'বচোন অহ' কি ক'লে অঁ অঁ ঠিক আছে মই সুধি ল'ম দিয়ক অঁ ঠিক আছে বাৰু আপোনাৰ হ'লে ক'ব অঁ অঁ ঠিক আছে খুড়ী থও বাৰু অঁ অঁ